প্ৰযুক্তিৰ ফলত মনোৰঞ্জনৰ মাধ্য়মবিলাক বেলেগ এটা লেভেলত গুছি গৈছে যেনে ধৰক আগতে মানুহে ৰেডিঅ' শুনিছিল ডেইলি বা মনোৰঞ্জনৰ কাৰণে নিউজ পেপাৰ পঢ়িছিল বাতৰি কাকত চাইছিল মেগাজিন পঢ়িছিল আৰু নানান ধৰণৰ মুভি চোৱাৰ কাৰণে হলত গৈছিল তাৰকাৰণে এঘণ্টা দুই ঘণ্টা লাইনত থাকিবলগীয়া হৈছিল গতিকে তেতিয়া টেকন'লজি ইমান ডেভলপ নাছিল কাৰণে মানুহবিলাকে এইবিলাক কৰি কৰিছে কৰিও ভালদৰে এণ্টাৰ্টেণ্ট কৰিব পাৰিছিল নিজকে যেনে ধৰক লোকসংগীতবিলাক গাইছিল লোকগীত নানা ধৰণৰ গীত পৰিৱেশন কৰিছিল নৃত্য প্ৰদৰ্শন কৰিছিল এইবিলাক কৰি মানুহবিলাকে এণ্টাৰটেইনমেণ্ট কৰিছিল আগৰ দিনত কিন্তু যেতিয়া টেকন'লজি বাঢ়ি গ'ল বাঢ়ি যোৱাৰ লগে হোৱাট্চএপ আহিল ইউটিউব আহিল নেটফ্লিক্স আমাজন এইবিলাক অহাৰ পাছত মানুহৰ ঘৰে ঘৰে হাতে হাতে মোবাইলৰ এখন চিনেমাৰ হল যেন হ'ল ডাঙৰ ডাঙৰ স্পিকাৰ লগাই ল'ব নেটফ্লিক্সত মুভি চাব হোৱাট্চএপত ৰিলবিলাক চাব এইবিলাক চাই নিজকে নিজে এণ্টাৰ্টেণ্ট কৰা হৈছে ইয়াৰে আপোনাৰ এডভানটেজো আছে ডিজএডভানটেজো আছে যেনে ধৰক এডভানটেজটো এইটোৱেই আছে যে যিকোনো ধৰণৰ এণ্টাৰ্টেইনমেণ্ট আপুনি মিনিটতে মোবাইলৰ ক্লিকত আপুনি চাব পাৰে যোনটো গান ইচ্ছা গ'ল আপুনি মোবাইলৰ ক্লিকত চাব পাৰে আৰু ডিজএডভানটেজ এইটোৱেই আছে যে এইবিলাক কৰাৰ কাৰণে মানুহে নিজে গীত পৰিৱেশন কৰা বা নৃত্য পৰিৱেশন কৰা এইবিলাকৰ পৰা দূৰতে থাকিবলগা হৈছে ছচিয়েলী মানুহ ছচিয়েলী ছচিয়েলী একটিভ হোৱা নাই মোবাইলত বেছি একটিভ হৈছে কিন্তু যিয়ে নহওঁক এনটাৰ্টেইনমেণ্টটো এনটাৰ্টেইনমেণ্ট বুলিয়ে ক'ব পাৰি গতিকে এনটাৰ্টেইনমেণ্ট কৰি নিজকে নিজে সুখী থাকি ৰাখিলে হ'ল আগৰ দিনৰ এনটাৰ্টেইনমেণ্টটো বেলেগ আছিল এতিয়া এনটাৰ্টেইনমেণ্টটো বেলেগ